অঁ হয় দাদা হয় কওকচোন অঁ হয় কৰোঁ আপুনি কোনে কৈছে বাৰু অঁ হয় কওকচোন অঁ তামোল খেতিটো ইমান টান নহয় বাৰু আপোনাৰ আপোনাৰ প্ৰথমতে তামোলটো পচাব লাগে পান পচাই মেলি আপুনি ছমাহ মানৰ কাৰণে থৈ দিব ভেটি এটা কৰি ভেটি তাৰপৰা পুলিটো ওলাব পুলিটো আপুনি অলপ ভাল জেগাত দিব যাতে পানীয়ে মাৰি আনি নেপেলাই ছাইডত নলা চলা খান্দি দিব আৰু অঁ হয় কওকচোন লাগিব আপোনাৰ চাৰি পাঁচ মাহ মান টাইম লাগে বাৰু

সাৰ আপোনাৰ গৰু গোবৰ এইবিলাক দিওঁ ৰাস ৰাসায়নিক সাৰ আৰু সেইভাগে দোকানৰ পৰা কিবা কিবি আনো আৰু হয় ভালে মান হয় বাৰু অঁ হয় অঁ পাৰিব মাটি চাৰি পাঁচ বিঘামান চাই মেলি মানুহ লগাব লাগিব খালী আপুনি আৰু ভালকেনে যত্ন কৰিব লাগিব